আমি পালন কৰা কেইটামান সাংস্কৃতিক উৎসৱ হ'ল

বিহু বিহু আচলতে বিহু হৈছে কৃষিভিত্তি কৃষি ভিত্তিক উৎসৱ খেতিৰ আৰম্ভণিতে যিটো উৎসৱ পালন কৰা হয় সেইটোক কোৱা হয় বহাগ বিহু বহাগ বিহু আন এটা নামেৰেও নামাকৰণ কৰা হয় যাক ৰঙালী বিহু বুলি কোৱা হয় ৰঙালী ৰঙালী মানে হৈছে ৰং আনন্দ ফূৰ্তি কৰা বিহু মানুহে খাই বৈ নাচি বাগি যিটো উৎসৱ পালন কৰে সেইটোকে ৰঙালী বিহু বুলি কোৱা হয় খেতিৰ আৰম্ভণিতে মানুহে ৰং ধেমালি কৰি এই বিহু পালন কৰে আৰু এই বিহু কেইবাটাও ভাগত ভাগ কৰিছে প্ৰথম দিনা গৰু বিহু তাৰপিছৰ দিনাখন প্ৰথম দিনাখন উৰুকা তাৰ পিছৰদিনাখন গৰু বিহু চ'ত চ'তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয় আৰু বহাগৰ প্ৰথম দিনটোত মানুহ বিহু বিহু হিচাপে পালন কৰা হয় আৰু মানুহ বিহুৰ দিনাখন সৰুৱে ডাঙৰক সেৱা জনায় আশীৰ্বাদ লয় আৰু উপহাৰ প্ৰদান কৰে তাৰপিছত সেইদিনাখনৰ পৰা হুঁচৰি আৰম্ভ হয় হুঁচৰি গায় গাঁৱে গাঁৱে হুঁচৰি ডেকা জীয়ৰী বুঢ়া বুঢ়ী সকলোৱে হুঁচৰি গায় গৰু বিহুৰ দিনাখন প্ৰথম যিদিনাখন গৰু বিহু সেইদিনাখন গৰুক গৰু ছাগলী এইবোৰক মাহ হালধিৰে গা ধুৱায় আৰু ঠেকেৰা লাও বেঙেনা কেৰেলা হালধি এইবোৰেৰে গৰু চাকত এইবোৰ শিঙি কেনে গৰুক গৰুৰ গালৈ দলিওৱা হয় যাতে গৰুবোৰ বছৰটোলৈ ভালে কুশলে থাকে আৰু সেইদিনাখনেই গৰুক গা ধুৱাই মাখিলতিৰে খেদি পঠিয়ায় আৰু সন্ধিয়া হ'লে গৰুক নতুন জৰী

গোহালীত বন্ধা হয় এইটো হৈছে কৃষিভিত্তিক উৎসৱ তাৰপিছতে আন এটা কৃষিভিত্তিক উৎসৱ হ'ল মাঘৰ বিহু মাঘৰ বিহু ভোগালী বিহু বুলিও কোৱা হয় ভোগালী বিহু মানুহে খেতি বাতি চপাই এই উৎসৱ পালন কৰে পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘৰ

সংক্ৰান্তিৰ দিনা মেজি জ্বলোৱা হয় তাৰপিছত ভোজ খোৱা হয় কিছুমানে আকৌ মেজি জ্বলোৱাৰ আগতেই ভোজ খায় প্ৰায়ভাগে ভোজ খোৱাৰ এইটো পৰম্পৰাটো বেলেগ বেলেগ মাঘৰ বিহুৰ তাৰপিছত কাতি বিহু কাতি বিহুটো হৈছে সেইটো কৃষিভিত্তিকেই উৎসৱ কাতি বিহুটোক কঙালী বিহু বুলিও কোৱা হয়

চাউল নোহোৱা হয় গতিকে এই বিহুটোক কঙালী বিহু বুলি কোৱা হয় এই কঙালী বিহু বিহুটোতো কঙালী হিচাপে পালন কৰা হয় যিসকলৰ আছে তেওঁলোকে পিঠা পনা বনাই এই উৎসৱ পালন কৰে আৰু এই উৎসৱৰ পিছতেই মানুহে ধান কাটিবলৈ আৰম্ভ কৰে ধান কাটি চপাই মেলি তাৰপিছত পুনৰ বহাগ বিহু আহে